শাক পাচলিৰ খেতিৰ বাবে ব্যৱহাৰ কৰা সৰঞ্জাম যথেষ্টখিনিয়ে আছে কোৰ খুৰ্পী কেতিয়াবা কেতিয়াবা বেলচাখনো দৰকাৰ হয় দা আকৌ সৰঞ্জাম বুলি ক'লে মানে হেৰি কেতিয়াবা এই কি কয় চাংখনো দৰকাৰ হয় চাংখন এতিয়া সৰঞ্জামৰ ভিতৰত পৰিব নে নপৰিব নাজানিছোঁ দেই তেনেকুৱা আৰু তেনেকুৱা কোৰ খুৰ্পী দা কেতিয়াবা কাঠৰ নিচিনা বস্তু ফাটিবৰ কুঠাৰ সেইবোৰ ব্যৱহাৰ কৰা হয় আকৌ কেতিয়াবা মাটিৰ টাব য'ত পুলি পঁচাব লাগে তেনেকুৱাবোৰ ব্যৱহাৰ কৰা হয় শাক পাচলি সৰঞ্জাম বুলি ক'লে আৰু সেইখিনিয়ে পৰে আৰু তাতকৈ আৰু বেলেগ সৰঞ্জামতো একো নাই আৰু আপুনি নিজ মই নিজে তৈয়াৰ কৰা সৰঞ্জাম বুলি ক'লে মানে এই কি ক'ম এতিয়া সেই কেতিয়াবা সেই বাঁহৰ হেৰি জোঙালী নিচিনাকৈ বনাই লৈ পেলাই খুচিবলৈ কাৰণে বা কেতিয়াবা চাংখনকে দিবলৈ কাৰণে কেতিয়াবা কোনোবা এজোপা গছ হালি পৰিলে মানে তাত বাঁহ এডাল খুচি দিবলৈ কাৰণে তেনেকুৱা সৰঞ্জাম ব্যৱহাৰ নিজে তৈয়াৰী হয় আৰু নিজে তৈয়াৰী ভিতৰত সেইখিনি সৰঞ্জামেই থাকে সেই অনুযায়ী আৰু আৰুতো বেলেগ তেনেকৈ সৰঞ্জাম একো নাই আকৌ শাক পাচলি হেৰি কৰিবলৈ কাৰণে সৰঞ্জাম সেইখিনিয়ে আৰু বেলেগ আৰু একো নাই